মোৰ প্ৰথম বস্তু হৈছে ঔষধ ঔষধক জীৱনদায়িনী বুলি কোৱা হয় কিয়নো ঔষধৰ জৰিয়তে এজন ৰোগীয়েও সুস্থ হৈ থাকে মৃত্যুমুখত পৰা এজন ৰোগীকো উপযুক্ত সময়ত উপযুক্ত ঔষধ প্ৰদান কৰি তেওঁক সুস্থ সবল কৰি তুলিব পৰা যায় মানুহে যেতিয়া বেমাৰত পৰে বা মৃত্যুৰ বাবে আগবাঢ়ি গৈ থাকে আৰু উশাহ নিশাহ লোৱাত কষ্ট হয় বা জীয়াই থাকিবলৈ অতি সংগ্ৰাম কৰিবলগা হয় বা শৰীৰত এনে কিছুমান বেমাৰ বা লক্ষণ দেখা দিয়ে যিসমূহ ঔষধৰ অবিহনে নিৰাময় কৰিব পৰা নাযায় তেনে সময়ত সেই ব্যক্তিজনাক প্ৰথম ভৰসা হৈছে ঔষধ যদি তেওঁ সঠিক সময়ত সেই ঔষধটো নাপায় তেতিয়া তেওঁৰ মৃত্যু হোৱাৰো সময় আহি পৰে গতিকে তেওঁ ঔষধ এটাৰ ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁ জীয়াই থাকিব পাৰে গতিকে ঔষধক জীৱনদায়িনী বুলি কোৱা আৰু সেয়েহে মোৰ প্ৰথম বস্তুটো হৈছে ঔষধ